নিশ্চয় ৰান্ধিছোঁ মই এগৰাকী অসমীয়া সংস্কৃতিৰ ছোৱালী ইয়াৰ উপৰিও মই বেঙ্গুলী সংস্কৃতি নেপালী সংস্কৃতি লগতে ধৰি অন্যান্য বিভিন্ন সংস্কৃতিৰ পৰম্পৰাগত ব্যঞ্জনৰ লগত সুপৰিচিত আৰু সেইসমূহ ৰান্ধিবলৈ যত যত্ন কৰিছোঁ মই বেঙ্গুলী সম্প্ৰদায়ৰ পৰম্পৰাগত কিছুমান মাছৰ তৰকাৰি লগতে তেওঁলোকৰ মিঠাই যেনে ৰসগোল্লা আৰু নেপালী সম্প্ৰদায়ৰ চিৰাল ৰুটি আদি বিভিন্ন ব্যঞ্জন ৰন্ধাৰ যথেষ্টখিনি চেষ্টা কৰিছোঁ